অঁ বাইদেউ নি মোৰ গেছৰ প্ৰব্লেম হৈছিলে গেছৰ এতিয়া কি খালে কি ভাল হ'ব হেৰি দিব পাৰিব নেকি অঁ অঁ গেছৰ প্ৰব্লেম হৈছে কাৰণে আপোনালে ফোন কৰিছোঁ অঁ আৰু বেলেগ খালে মানে কিবা এ ধৰক একো হেৰি নহয় তো সেইটো খালে মানে অঁ কিছুমানে যে অঁ অঁ অঁ অঁ খালি পেটত যেতিয়া খালি পেট হ'লে খালেই হ'ব আৰু আৰু যে কিছুমানে ধৰক ইন' খায় আকৌ টেবলেট খায় অঁ অঁ অঁ এতিয়াহে টেবলেতটো ধৰক অঁ পাতজাতীয় বস্তুটো অঁ অইন আও বেলেগ কিবা খোৱা হেৰি আছে নেকি বাৰু বাধা আছে নেকিবা ধৰক ধৰক অইন কিবা আৰু অঁ অঁ অঁ এনেই ৰাতিহে পাতশাকটো খাব নেলাগে দিনতো খাব পাৰিম অঁ অঁ অঁ অঁ অঁ অঁ গেছৰ যেতিয়া বিষ হয় পেটৰ বিষ হয় ধৰক পিঠি হাড়বোৰ ধৰক ভৰি হাতবোৰ কেতিয়াবা বিষ হয় যে গেছ আছে বুলিহে ধৰক অনুভৱ কৰিছোঁ আৰু সেইকাৰণে বাইদেউলে ফোন কৰি পৰামৰ্শটো লওঁ বুলি ভাবিলোঁ অঁ অঁ কিছুমান আকৌ গেছ হ'লে পেটটো ফুলে কিছুমানৰ ধৰক ডিঙি জ্বলা পোৰা কৰে কিছুমানৰ ধৰক হেৰি বিষ হয় মোৰ এতিয়া ধৰক হৈছে মানে গেছটো ধৰক পেটটো ফুলি থকা যেন লাগে আকৌ ডিঙিটো জ্বলা পোৰা যেন লাগে সেই টেবলেটো খালে সম্পূৰ্ণ ভাল হৈ যাব নে কি বাইদেউ অঁ তেতিয়া বেলেগ হেৰি দিব আৰু অঁ অঁ অঁ অঁ অঁ অঁ অঁ এই পিলটোৱেই খাই চাওঁ অঁ অঁ সেইটো লিখি দিয়াটো মই খাই চাম বাৰু অঁ ডেইলি এটাকে নেকি খালী অঁ অঁ অঁ অঁ দিনে এটাকে অঁ অঁ যদি আৰু ভাল নহয় আপোনাক আকৌ খবৰ কৰিম দেই আপুনি তেতিয়া বেলেগ কিবা দৰৱ লিখি দিব খাব লাগিব নহ'লে গেছৰ প্ৰব্লেমটোৱে বহুত অসুবিধা কৰা ভালেই নালাগে নহয় গেছ হৈ থাকিলে বুলি ক'লে অঁ অঁ অঁ তেতিয়াহ'লে সেইটো খবৰ কৰিম মই আকৌ আপোনাৰ ওচৰলে গৈ আছোঁ বাৰু ভাল নেপালেহে যাম ভাল পালেতো বাৰু নেযাওঁ অঁ ঠিক আছে হ'ব অঁ ঠিক আছে হ'ব ৰাখিছোঁ